আপুনি বিহু বিষয়ে দুশাৰীমান কওকচোন মানে আপুনি বিহুত কেনেকৈ উদযাপন কৰে বিহুটো হয় বিহু বিষয়ে ক'বলৈ গ'লে প্ৰথমতে বিহু হ'ল আমাৰ অসমৰ জাতীয় উৎসৱ বিহু তিনি প্ৰকাৰৰ বহাগ বিহু মাঘ বিহু কাতি বিহু বহাগ বিহুক ৰঙালী বিহু মাঘ বিহু কাতি বিহুক কঙালী বিহু আৰু মাঘ বিহুক ভোগালী বিহু হিচাপে জনা যায় বহাগ বিহু ৰঙালী বিহু হিচাপে জনা যায় কিয়নো বহাগ বিহুটো আমি বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠানেৰে আমি পাৰ কৰোঁ বহাগ বিহু প্ৰথম দিনাখনি উৰুকা উৰুকাৰ দিনাখনি গৰু গা ধোৱা হয় ৰাতিপুৱাই গৰুক মাহ হালধিৰে মাহ হালধি আৰু পাচলি যেনে লাও বেঙেনা ঠেকেৰা কেৰেলা আদিয়ে গৰুক গা ধোওৱা হয় আৰু দ্বিতীয় দিনাখনি মানুহৰ বিহু মানুহৰ বিহুৰ দিনাখনি সৰুৱে জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লয় আৰু নতুন কাপোৰ পৰিধান কৰি সমূহীয়াভাৱে বিহুটো পালন কৰে এই বিহুত পিঠা পনাৰ পৰা আদি কৰি জলপানলৈকে সকলোবোৰ বস্তু গ্ৰহণ কৰে পিঠা পনা জলপান আদি খায় আৰু এই হুঁচৰি ঘৰৰ ঘৰে ঘৰে হুঁচৰি মৰা হয়

তাৰপাছত আহিল কাতি বিহু কাতি বিহুত কঙালী বিহু বুলি কোৱা হয় পেটত কঙালী পেটত কঙালী বান্ধি এই বিহু এই বিহুটোৰ উদযাপন কৰা হয় কিয়নো কাতি বিহুত মানুহৰ অভাৱ হয় যিহেতু ভঁৰালত ভঁৰালত ধানৰ অভাৱ হোৱাৰ বাবে পেটত কঙালী বান্ধি বহুতে থাকিব লগা হয় সেয়েহে এই সেয়েহে লখিমীক আদৰিবলৈ বুলি ভঁৰাল ভঁৰালত চাকি বন্তি জ্বলায় আৰু তুলসী তলত চাকি বন্তি জ্বলোৱা হয় তুলসী তলত চাকি জ্বলাই তুলসী তলত চাকি জ্বলাই সমূহীয়া বাবে পাৰথ প্ৰাৰ্থনা কৰি সমূহীয়াভাৱে প্ৰাৰ্থনা কৰি মাহ প্ৰসাদ গ্ৰহণ কৰা হয় সেয়েহে এই বিহুটো কঙালী বিহু বুলি কঙালী কঙালী বিহু বুলিও ধৰা হয় পেটত কঙালী কঙালী বান্ধি এই বিহুটো পালন কৰা কিয়নো এই এই কতি কাতি মাহত বহুতেৰে খাদ্য অভাৱ হয় শস্যৰ ক্ষেত্ৰত ধানৰ ক্ষেত্ৰত অভাৱ হোৱাৰ বাবে এই এই বিহুত কঙালী বান্ধি থাকিব লগা হয় তাৰ পাছত আহিল মাঘ বিহু মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয় সকলোৰে সকলো ৰাইজে মিলি সকলো ৰাইজে মিলি সমূহীয়াকৈ এভাগ এটা ভোগেৰে এই বিহুটো পালন কৰে অঁ এই বিহুত এই বিহুত উৰুকাৰ দিনাখনি সকলো ৰাইজে মিলি পথাৰত এই সকলো ৰাইজে মেলি এসাঁজ সকলো ৰাইজে মিলি এসাঁজ লগে ভাগে উপভোগ কৰে মাছৰ পৰা আদি কৰি মাংসলৈকে এই বিহুত পাচলিৰ পৰা আদি কৰি সকলোৱে সকলোৱে আনন্দ মনেৰে আনন্দ এটা বিহু উদযাপন কৰে তাৰপাছত পছদিনাখনি মেজি জ্বলোৱা হয় মেজি জুইত সকলোৰে যাতে দুখ কষ্টবোৰ জাহ হৈ নাইকিয়া হয় সেই আশাৰে সকলোৰে সকলোৱে মেজি জুইত সেৱা জনাই অগ্নিৰ ওচৰত সেৱা লৈ সকলোৰে যাতে মনৰ আশা পূৰণ হওক আৰু সকলোৰে দুখ কষ্টবোৰ যাতে সেই জুইত জাহ হৈ শেষ হওক সেই আশাৰে সকলোৱে অগ্নিৰ ওচৰত সেৱা লয় আৰু পিঠা পনা বিহু আহিলে বুলি ক'লে বিহু আহিলে বুলি ক'লে আমাৰ মন উৎফুল্লিত হৈ পৰে কিয়নো বিহু আমাৰ অসমৰ জাতীয় উৎসৱ আৰু বিহু আহিলে সকলোৱে আনন্দমনে ফূৰ্তি কৰে বহাগ বিহুত সকলোৱে নতুন কাপোৰ লয় মাঘ বিহুত সকলোৱে এসাঁজ লগে ভাগে খায় সেয়হে বিহু বিহুটো আহিলে আমাৰ মনটো মনৰ সকলোবোৰ দুখ যেন পাহৰি পাহৰি গৈ বিহুটোতে আমি মতলীয়া হৈ যাওঁ সেয়েহে বিহুটো আহিলে আমাৰ ভাল লাগে বহাগ বিহুত হুঁচৰি দিনাখনি সকলোৱে ঘৰে ঘৰে গৈ আশীৰ্বাদটো লোৱা হয় সকলোৱে ঘৰে ঘৰে গৈ হুঁচৰি মৰা হয় সকলোৱে হুঁচৰি মাৰেগে বিহু ডেকা ডেকা গাভৰুৱে সেই সময়ত সকলোৱে ঘৰে ঘৰে গৈ হুঁচৰি মাৰে আৰু জ্যেষ্ঠজনৰ পৰা শৰাই এখন লৈ আশীৰ্বাদ লয় আৰু নতুন কাপোৰ পিন্ধি জ্যেষ্ঠজনৰ ওচৰত আশীৰ্বাদো লয় সেনেবোৰ কাৰ্যই আমাৰ মনত উৎফুল্লিত কৰি তোলে আমাৰ মন উৎফুল্লিত কৰি তোলে সেয়েহে বিহু আহিলে বুলি ক'লে আমাৰ ভাল লাগে হুঁচৰি মাৰিবলৈ ডেকা গাভৰুৱে ৰাতিপুৱাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে সকলোবোৰ কাম বন বা সকলোবোৰ কাম বন বা সকলোবোৰ চিন্তা দূৰ কৰি একমাত্ৰ বিহুটোতেই যেন মতলীয়া হয় সকলোৱে বিহু মাৰিবলৈ যায় ৰাতিপুৱাই ওলাই খোৱা নোখোৱাটো একো খোৱা নোখোৱাটো চিন্তা নকৰি তেওঁলোকে একমাত্ৰ বিহুটোতে মতলীয়া হয় যে বিহুটোতে সোমাই হুঁচৰি মাৰিবলৈ বা জ্যেষ্ঠজনকো আশীৰ্বাদ ল'বলৈ সেইকণ বিচাৰিয়ে সেইকণ বিচাৰিয়েই বিহু মাৰিবলৈ বুলি ওলাই যায় আৰু কাৰণ বিহুটো আমাৰ জাতীয় উৎসৱ আৰু সেয়েহে বিহু আহিলে বুলি ক'লে মনবোৰ উৎফুল্লিত হয় ক'ব নোৱাৰাকৈ এনে এটা ভাৱ সৃষ্টি হৈ যায় অঁ উৎফুল্লিত কৰি আমাৰ সকলোবোৰ দুখ কষ্ট চিন্তা চব আঁতৰাই পেলায় সেয়েহে সেই বিহু আহিলে আমাৰ মনত ফূৰ্তি হয় আৰু বিহু যিহেতু বিহু জাতীয় উৎসৱ আৰু সেয়েহে বিহুৰ লগত জড়িত যিবোৰ কাম আমি সেইবোৰ সুকলমে পালন কৰি যাওঁ মাঘ বিহুত ভাল লাগে যে সকলোৰে সকলোৰে বছৰেকৰৰ মূৰত সকলোৰে এদিনহে সমূহীয়াকৈ গোট খাই সকলোৱে সমূহকৈ গোট খাই এটা এটা জেগাত নেকি সকলোৱে ভোজ ভাত খায় ফূৰ্তি কৰে আনন্দ কৰে সমূহীয়াভাৱে ভোজ ভাত খাই ফূ্ৰ্তি কৰি মতলীয়া হয় আনন্দত ক'ব নোৱাৰাকৈ মতলীয়া হয় কামত এবাৰহে আমি সমূহীয়াকৈ গোট খাই সকলোৰে লগত এসাঁজ মনে মিলি খাওঁ ৰৌ বৰালিকে আদি কৰি হাঁহ কুকুৰাকে আদি কৰি আমি বিহুত বিহুত বহু সৰু এসাজ খাওঁ আৰু সেই মাঘ বিহুত এটা নীতি আছে যে ডেকা গাভৰুৱে লোকৰ ঘৰৰ পৰা জেৰুৱা হওক আৰু হাঁহ কুকুৰা আদিবোৰ চুৰ কৰি আনি হাঁহ কুকুৰা আদিবোৰ চুৰ কৰি আনি আনন্দ মনেৰে এসাঁজ খোৱাৰ লগতে ফূৰ্তি কৰে কাতি বিহুত তেনেবোৰ কিয়নো কাতি বিহুত খাদ্যৰ বাবোট নাটনি ঘটে খাদ্যৰ বাবে নাটনি ঘটে সেয়েহে সমূহীয়াকৈ তুলসী তলত এগছ চাকি বন্তি জ্বলাই সমূহীয়াকৈ এগচ তুলসী বন্তি তুলসী তুলসী তলত চাকি ঘৰৰ ভঁৰাল যাতে পূৰ্ণ হওক বুলি প্ৰাৰ্থনা কৰি মাহ প্ৰসাদৰে সামৰি থোৱা হয় সেয়েহে মোৰ ব'হাগ বিহু আৰু মাঘ বিহু আটাইতকৈ বেছি বহাগ বিহু বহাগ বিহুতেই ভাল লাগে